মই পৰিয়ালৰ বাবে ৰন্ধা কেইটামান স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত উল্লেখনীয় কেইটামান স্বাস্থ্যকৰ খাদ্য হ'ল দাইল খিচিৰি শুকান ৰুটী আৰু দাইল লগতে কেতিয়াবা আমি মাংস খাবলৈও মন কৰোঁ গতিকে স্বাস্থ্যসন্মতভাৱে যদি আমি বনাবলৈ যাওঁ বইল লোকেল কুকুৰাৰ মাংস বনাব পাৰোঁ এতিয়া মই ক'বলৈ লৈছোঁ এই আটাইকেইটা খাদ্যৰ ৰেচিপি সৰ্বপ্ৰথমে কৈছোঁ দাইল খিচিৰি দাইল খিচিৰিৰ যথেষ্ট স্বাস্থ্যকৰ গতিকে মই মাজে সময়ে ঘৰৰ পৰিয়ালৰ লোকৰ বাবে দাইল খিচিৰি বনাওঁ দাইল খিচিৰি বনাবলৈ মই তিনি প্ৰকাৰৰ দাইল লওঁ মচুৰ দাইল বুট দাইল আৰু অকণমান মগুৰ দাইল এই তিনিও প্ৰকাৰৰ দাইল তিয়াই ৰাখিব লাগে তিনি প্ৰকাৰৰ দাইল তিয়াই ৰখাৰ পাছত এটা কুকাৰত অকণমান তেল দিব লাগে যি তেল স্বাস্থ্যৰ বাবে উপকাৰী তেনেধৰণৰ তেলহে ব্যৱহাৰ কৰিব লাগে কুকাৰত অকণমান তেল দিয়াৰ পাছত তাতে কাটি থোৱা আদা নহৰু লগতে অকণমান পিঁয়াজ দি লাহেকৈ লৰাই থাকিব লাগে এই সকলোখিনি লৰোৱাৰ পাছত তাতে অকনমান হালধি দিব লাগে পৰাপক্ষত ঘৰুৱা হালধি ব্যৱহাৰ কৰিব লাগে ঘৰুৱা হালধি স্বাস্থ্যৰ পক্ষেও যথেষ্ট ভাল ঘৰুৱা হালধি ব্যৱহাৰৰ লগতে তাত আদা নহৰু আৰু পিঁয়াজ ব্যৱহাৰ কৰি সকলোখিনি একেলগত মিক্স কৰি লাহেকৈ তিয়াই ৰখা দাইল তিনিবিধ দি দিব লাগে তিনি প্ৰকাৰৰ দাইল দিয়াৰ পাছত তাতে অকণমান চাউলো দিব পাৰি যদি আপোনালোকে কেৱল দাইলৰে বনাই খাওঁ বুলি ভাবে তেনেদৰেও খাব পাৰে কিন্তু মই অকণমান চাউলো দি দিওঁ চাউলৰ পৰিমাণটো কমকৈ দিওঁ যিহেতু সেয়া দাইল খিচিৰি অকণমান চাউল দিয়াৰ পাছত আটাইখিনি একেলগে মিহলাই তাতে অকণমান পানী দি লগতে অকণমান নিমখ দি কুকাৰৰ সাঁফৰখন মাৰি দিওঁ কুকাৰৰ সাঁফৰখন মাৰি দিয়াৰ পাছত প্ৰায় দুটামান হুইচেল মৰাৰ পাছত কুকাৰটো গেছৰ পৰা নমাই দিওঁ তাৰপাছত তৈয়াৰ হৈ যায় আমাৰ স্বাস্থ্যসন্মত দাইল খিচিৰি ইয়াৰ পাছত ক'বলৈ লৈছোঁ মই শুকান ৰুটি আৰু দাইল শুকান ৰুটিৰ ৰেচিপিটো ক'বলৈ গ'লে সৰ্বপ্ৰথমে আমি স্বাস্থ্যসন্মত এবিধ আটা লোৱাৰ প্ৰয়োজন হয় পৰাপক্ষত ঘৰতে তৈয়াৰ কৰা আটাৰ ব্যৱহাৰ কৰিব পাৰিলে ভাল যদিওবা আমি ঘৰতে তৈয়াৰ কৰা আটা নাপাওঁ তেন্তে আমি বজাৰৰ পৰাও স্বাস্থ্যসন্মত আটা কিনি আনি সেই আটাত অকণমান গৰমপানী মিহলি কৰি আটাখিনি হাতেৰে মঠি লাহেকৈ গোল গোলকৈ বেলি ৰুটি তৈয়াৰ কৰিব পাৰোঁ সেই ৰুটিকেইটা আমি শুকানকৈ বনালে সেয়া স্বাস্থ্যসন্মত হ'ব তেলত বনোৱাৰ সলনি আমি যেতিয়া শুকান ৰুটি খাওঁ তাত যথেষ্ট পৰিমাণে পুষ্টিকৰ হয় শুকান ৰুটিকেইখন বনাই লোৱাৰ পাছত দাইলৰ ৰেচিপিটো ক'বলৈ লৈছোঁ দাইল আমি মগুৰ দাইল অথবা মচুৰ দাইল আৰু বুট দাইল এইসমূহ দাইল বনাব পাৰোঁ ৰুটি লগত খাবলৈ আপুনি কোন প্ৰকাৰৰ দাইল ব্যৱহাৰ কৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে দাইল আৰু ৰুটিৰ ৰেচিপিৰ পাছত এইবাৰ মই ক'বলৈ লৈছোঁ অন্য এবিধ স্বাস্থ্যকৰ খাদ্য বইল মাংস বইল মাংসৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ লোকেল কুকুৰা লোকেল কুকুৰা স্বাস্থ্যকৰ ব্ৰইলাৰ নাইবা অন্য কোনো মাংসৰ তুলনাত লোকেল কুকুৰা বহু পৰিমাণে স্বাস্থ্যকৰ লোকেল কুকুৰা মাংস বনাবলৈ হ'লে সৰ্বপ্ৰথমে আমি গেছত এটা কুকাৰত অকণমান আদা নহৰু অকণমান ইলাচী দিব পাৰোঁ যদিহে আপোনালোকে ইলাচী খোৱা পচন্দ কৰে তেতিয়া যদি আপোনালোকে পচন্দ নকৰে তেন্তে ইলাচী দিয়াৰ প্ৰয়োজন নাথাকে আদা নহৰু অকণমান দিয়াৰ পাছত যিহেতু আমি বইলকৈ বনাইছোঁ গতিকে আমি তাত কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰোঁ তাত আদা নহৰু অকনমান শুকানকৈ কুকাৰটোৰ ভিতৰত ভাজি লোৱাৰ পাছত তাতে কাটি থোৱা মাংসখিনি দি দিম কাটি থোৱা মাংসখিনি দিয়াৰ পাছত তাতে অকণমান নিমখ দি নিমখৰ লগতে অকণমান পানী দি আমি গোটেইখিনি মিক্স কৰিম লগতে আপোনালোকে কাটি ৰখা আলুও দিব পাৰে আলুখিনি দিয়াৰ পাছত সকলোখিনি একেলগে মিক্স কৰি আমি অকণমান পানী দি কুকাৰৰ সাঁফনিখন মাৰি দিম কুকাৰৰ সাঁফনিখন মৰাৰ পাছত প্ৰায় দুটা তিনিটা হুইচেল মৰা পাছত আমি গেছটো অফ কৰি দিম আৰু তৈয়াৰ হৈ যাব আমাৰ বইল কুকুৰাৰ মাংস